মঞ্চত নৃত্য পৰিৱেশন কৰোঁতে যদি ভয় সংকোচৰ ভাৱৰপৰা নিজকে আতঁৰাই ৰাখিব বিচাৰোঁ তেতিয়া আমি সৰুৰপৰাই সৰুৰপৰাই আমি সেই ভয় ভাববিলাক আঁতৰাব লাগিব আমি সৰুতেই স্কুললৈ গৈ পেলাই শিক্ষক শিক্ষয়িত্ৰীৰ লগত ভালদৰে কথা পাতিব লাগিব ঘৰলৈ অহা আলহী বা অন্য কোনো ওচৰ চুবুৰীয়াসকলৰ লগত ভালদৰে কথা বতৰা পাতিব লাগিব আৰু বিশেষকৈ গাৱেঁ ভূঞে যদি কিবা দিৱস উদযাপন কৰে সেই দিৱসত গৈ পেলাই গান গাব লাগিব নৃত্য কৰিব লাগিব যদি সৰুৰপৰাই আমাৰ সেই অভ্যাসসমূহ থাকে তেতিয়া আমাৰ ডাঙৰ হ'লে সেই ভয় সংকোচ ভাৱৰপৰা আমি নিজকে আঁতৰাবলৈ পাৰোঁ বিশেষকৈ বিদ্যালয়লৈ যেতিয়া কণ কণ ল'ৰা ছোৱালীখিনি যায় তেতিয়া শিক্ষক শিক্ষয়িত্ৰীয়ে এটা দায়িত্ব তেওঁলোকে ল'ৰা ছোৱালীৰ মনৰপৰা সেই ভয়সমূহ আঁতৰাব পাৰে শিক্ষক শিক্ষয়িত্ৰীসকলে তেওঁলোকৰ বিদ্যালয়ত থকা মঞ্চসমূহত তেওঁলোকক উঠাই পেলায় কবিতা আবৃত্তি কৰোঁৱাব লাগে গান গোৱাব লাগে তেতিয়া ল'ৰা ছোৱালীয়ে বহুত ভয়ৰপৰা আতঁৰি যায় মানে তেওঁলোকে ভালদৰে ভয় নকৰাকৈ সকলো মঞ্চতে গাব পাৰিব তেতিয়া কবিতা আবৃত্তি কৰিব পাৰিব নৃত্য পৰিৱেশন কৰিব পাৰিব তেওঁলোকৰ কোনোধৰণৰ ভয় সংকোচ নাথাকে